তেওঁলোকৰ খাদ্য সামগ্ৰী ধান ইত্যাদি সকলো বানপানীত উটি যায় অসমৰ প্ৰায়বোৰ অঞ্চলেই বানপানীৰ বৰ্তমান

যথেষ্ট কথা ইয়াত দেখিবলৈ পোৱা যায়

বিতৰ্কিত বাতৰিসমূহে তেওঁ সঘনাই পৰিবেশন কৰিবলৈ কৰা দেখা যায় ইয়াৰ উপৰিও